অঁ কোৱা ৰবীন মই ঘৰতে মানে অলপ গাঁৱৰ পিনে ওলাই আহিছোঁ অঁ ক অঁ অঁ অঁ অঁ অঁ অঁ হয় দে অঁ যাব লাগে নতুন বছৰ গোটেইকেইটা লগ ভাগ হৈ লৈ বনভোজ এটা খাব লাগে বাৰু অঁ অঁ

অঁ হ'ব যাব পাৰি বাৰু লগৰ গোটেইকেইটাক কৈ লোৱা তুমি অঁ অঁ

অঁ হয় যাব লাগে কিবা দ্ৱীপ এখনো আছে বোলে অঁ অঁ হয় বাৰু অঁ ঠিক আছে অঁ অঁ ঠিক আছে হ'ব দিয়া অঁ ঠিক আছে ঠিক আছে